সাধাৰণতে পুৰণি আৰু নতুন লেখকসকলৰ যি কিতাপ বা লেখনিসমূহত তেওঁলোকৰ বিশেষ কিছুমান শৈলী বিষয়বস্তু পাৰ্থক্য দেখা যায় সাধাৰণতে পুৰণি লেখকসকলে আধুনিক আনুষ্ঠানিক বিষাদ গদ্য থকা প্ৰৱণতা তেওঁলোকৰ যি লেখাত দীঘলীয়া বাক্য বিষদ ব বৰ্ণনা বা ধৰা হওক দ্ৰুপদী সাহিত্য তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু যিসকল নতুন তেওঁলোকে সাধাৰণতে অধিক সংক্ষিপ্ত আৰু প্ৰত্যক্ষ আৰু সুলভশৈলী ব্যৱহাৰ কৰে আৰু প্ৰায়ে তেওঁলোকে আধুনিকতাৰ জাক জমকতাটো তেওঁলোকে প্ৰতিফলিত কৰা দেখা যায় সাধাৰণতে পুৰণি সাহিত্যত বা পুৰণি লেখকসকলে সঘনাই প্ৰেম আৰু নৈতিকতা বা মানৱ প্ৰকৃতিৰ দৰে কালজয়ী কিছুমান বস্তু তেওঁলোকে লিখি থৈ গৈছিলে কিন্তু আজিকালি যি নতুন প্ৰজন্ম বা নতুন লিখকসকলে সাধাৰণতে সেই প্ৰেমক এক বিষয়বস্তু হিচাপে লৈ পেলে নি সেই প্ৰেমৰ ওপৰতে বেছিকৈ লিখা দেখা যায় পুৰণি লেখকসকলে সাধাৰণতে আধুনিক পাঠকৰ বাবে অধিক বাখ্যাৰ প্ৰয়োজন হোৱাৰ কিছুমান ধৰি লওক প্ৰাচীন বা তাৰিখযুক্ত ভাষা ব্যৱহাৰ কৰিছিলে আৰু নতুন লেখকসকলে সাধাৰণতে প্ৰায় ৰূপ গঠন আৰু আখ্যান কৌশলৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰে যেনে সময়ছোৱা যেনে চতুৰ্থ দেৱাল তেনেকুৱা ভাঙি যোৱা এইবিলাকতৰ ওপৰত তেওঁলোকে ভাষা ব্যৱহাৰ কৰি পেলাই নি তেওঁলোকে কি কৰে কিছুমান লিখনি লিখে আৰু পুৰণি যিসকল লিখকে কিতাপ লিখে বা কিবাকিবি লিখে তেওঁ নিজৰ সময়ৰ সমাজৰ নীতি নিয়ম বা ৰাজনীতি মূল্যবোধ বা সমাজত চলি থকা কিছুমান বিশেষ বস্তু বা গঞা ৰাইজৰ ওপৰত বা এখন গাঁৱৰ পটভূমিৰ ওপৰত লিখা কিছুমান বিশেষ ধৰণে তেওঁলোকে উপস্থাপন কৰে আৰু সংবেদনশীল হয় তেওঁলোকৰ লিখনিসমূহ আৰু নতুন সাধাৰণতে যিসকল লেখক লেখিকা আছে তেওঁলোকে পৰম্পৰাগত আখ্যান প্ৰত্যাহ্বান এই সকলোবোৰ তেওঁলোকে তাত দেখা যায় বৈচিত্ৰ নতুনতা বা এইবিলাক তেওঁলোকৰ মাজত দেখা যায় সাধাৰণতে আমি দেখা পাওঁ যে নতুন যিসকল লেখক লেখিকা আছে তেওঁলোকে তেওঁলোকৰ চিন্তাধাৰা আৰু যিসকল পুৰণি লেখক লেখিকা তেওঁলোকৰ চিন্তা ধাৰা মাজত বহুত পাৰ্থক্য প্ৰত্যেকৰে লেখক বা লেখিকাৰ যিয়েই নহওক পুৰণি হওক বা নতুনে হওক চবৰে নিজৰ একোটা একোটা ভাৱধাৰা থাকাৰ একোটা একোটা নিজৰ ভাষা থাকে নিজেই কিছুমান নিজৰ ব্যক্তিগত জীৱনৰ ওপৰতো তেওঁলোকে নিজৰ লিখনিত লিখা দেখা যায় দুইটা শৈলীয়ে নিজৰ নিজৰ শক্তি আছে পাৰ্থক্য আছে সাহিত্য বিকাশ হোৱা দেখা গৈছে আৰু বৰ্তমানে নতুন যিসকল লেখক লেখিকা আছে তেওঁলোকেও বহু সুন্দৰকৈ নিজৰ লেখনিসমূহ সমাজৰ আগত আগবঢ়াই দিয়া দেখা গৈছে পুৰণিসকলেতো আমাক কালজয়ী হিচাপে বহুত ধৰণে তেওঁলোকে কিছুমান কাহিনী হওক কিছুমান বা গদ্য হওক কিবাকিবি আমাক দি থৈ গুচি গৈছে আৰু নতুনসকলেও সেইমতে চেষ্টা কৰিছে যে সমাজক কিবা এটা দিয়াৰ